অসমীয়া মানুহে তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰা উদযাপন আৰু সন্মান কৰিবলৈ তেওঁলোকৰ ভাষাটো লোকগীত গল্প উপন্যাস সাহিত্য ৰচনা কৰি ভাষাটো সমৃদ্ধশালি কৰি তোলে এইবিলাকৰ এইবিলাকৰ মাধ্যমেৰে আমি পুৰণি কালৰ কিছুমান কথাৰ বিষয়ে জানিব পাৰোঁ পুৰণি কালত কি হৈছিল কি নহৈছিল আৰু উপন্যাসৰ জৰিয়তে আমি অসমীয়া সমাজখনৰ বিষয়ে হেন নকৰোঁ যিবিলাক ঘটনা ঘটি থকা এইদৰে অসমীয়া ভাষাটো তেওঁলোকে উদযাপন আৰু সন্মান কৰিছিল বহুতো চটিগল্প অসমীয়া ভাষাতে আছে অসমীয়া সমাজত এই অসমীয়া ভাষা প্ৰয়োগ কৰিয়ে লিখা হৈছে